এতিয়া ক'বলৈ গ'লে মানে শিশুসকলে আপোনাৰ এতিয়া মডাৰ্ণ যুগ ন' এতিয়া ইস্মাৰ্ট ফোন ওলালে তাতে আপোনাৰ গে'ম চেমও পাই সেইবিলাক খেলি পেলি মানে আৰু ঘৰতে থাকে আগৰ নিচিনা মানে খেলা ধূলাবোৰ নাই আৰু আগতে আমি খেলিছিলোঁ লুকা ভাকু খেলিছিলোঁ তাৰ পাছত আপোনাৰ বালি খেল খেলিছিলোঁ তাৰপিছত চেৰেংগুটি খেলিছিলোঁ লুডু খেলিছিলোঁ ক্ৰিকেট খেলিছিলোঁ ভলীবল খেলিছিলোঁ এতিয়া আৰু সেইবোৰ নাই আৰু মানে সিহঁতে আৰু ঘৰতে বহি মবাইলতে আৰু কিবা গে'ম চেম খেলিব এতিয়া মাক বাপেকহঁতেও মানে অকণমান ওলাই মেলি যাবলৈ দিব লাগে খেলা ধূলা কৰিবলৈ দিব লাগে সেইখিনি মানে ওলাই আহিবলেও নিদিয়ে গাঁৱলৈ মেলি গাঁৱলৈও যাবলৈ দিব লাগে কিবা কিবি কাম চাম কৰিব মেলিব দিব লাগে তাৰপিছত অলপ খেল চেল খেলিবলৈও দিব লাগে সেইখিনি কৰি মেলি থাকিলেহে ভালকৈ থাকিব পৰা যায় তেতিয়া মনটোও ভাল লাগে ওলাই মেলি গ'লে ক'বালৈ ফুৰিবলৈ যোৱা ক'বালৈ যোৱা সেইখিনিও ভাল লাগে কৰি পেলাই চবৰ লগতে খেলা মেলা কৰি থাকিলেটো ভালে লাগে সেইখিনিয়ে আৰু হ'ব দিয়ক